অ হেল্ল' অ হয় হয় অ অ পাৰিবা অ অ তুমি ফুটবল শিকিম বুলি ভাবিছানি অ শিকিব পাৰিবা এইটো ভাল খেলেই হয় এনে তুমি ৰাতিপুৱা কেইটাত উঠা অ ৱেইটটো কিমান তোমাৰ অ অ ঠিক আছে বাৰু তুমি মোক হেৰি ডিব্ৰুগড়ত আহি লগ কৰিবা তাতে মই তোমাক ক'ম বাৰু তাৰ বিষয়ে অলপ মই এতিয়া ডিব্ৰুগড়তে আছোঁ অ পাছবেলা মই তোমাক ক'ম বাৰু ফোন কৰি অ অ ঠিক আছে হ'ব দিয়া